যোৱা চাৰি পাঁচ দিনৰ আগত মই এখন ষ্টেণ্ড ফেন আনিছিলোঁ ইমান বেয়া তে ফেনখন মানে ভালকৈ বতাহ নিদিয়ে আৰু কিবা ঘেৰঘেৰাই শব্দ এটা দি থাকে আৰু কাৰেণ্টত দিলে গৰম হৈ যায় আৰু ভালকৈ বতাহো নেপায় মানে শব্দটো ইমান দিছে শুবয়ে পৰা নাই এইটো শব্দত কিনো ফেন দিলে